মই অলপ দিন আগতে এটা ম'বাইল লৈছিলো ওৱান প্লাছ নৰ্ড চি ম'বাইল ফোনটো মানে ব্যৱহাৰ কৰি খুবেই ভাল লাগিছে এতিয়া প্ৰায় ছমাহেই হ'বলে হ'ল ম'বাইল ফোনটোৰ স্পেচ খুব ভাল দি আছে তাৰ ৰেম টুৱেল্ভ আছিলে আৰু ৰম আছিলে টু ফিফ্টি ছিক্স জিবি হয় আৰু ম'বাইল ফোনটোৰ ধৰক চাৰ্জ খুব সোনকালে হয় আৰু বহুত দেৰিলৈকে ই মেইন্টেইন কৰি ৰাখে ফোনটো বহুত সময় ধৰি ধৰক চাৰ্জ নকৰিলেও হয় আৰু কেমেৰা আৰু আজিকালি দিনত কেমেৰাটো খুব ব্যৱহাৰ কৰা হয় ম'বাইল ফোনত সেইবাবে মোৰ ফোনটোৰ কেমেৰা কোৱালিটি খুব ভাল ওৱান জিৰ' এইট মেগাপিক্সেল কেমেৰা আৰু ভিডিঅ' কোৱালিটিও খুব ভাল ষ্টেবিলিটি আছে ধৰক মুভিং কৰি থাকিলেও ভিডিঅ' কোৱালিটি খুব ভাল আহে হয় আৰু চাৰ্জিঙৰ কাৰণে খুবেই বেছি ভাল যিহেতু কম সময় চাৰ্জ দিলেই হয় আৰু ম'বাইলটো খুব স্লিম দেখাতো ধুনীয়া লগত লৈ ফুৰিবলৈ ভাল